মই গ্ৰাহকৰপৰা বহুতো ফিডবেক পাইছোঁ মই এজনক এবাৰ এখন গামোচা দিছিলোঁ গামোচাখন তেওঁ মই নিজে নিজে বৈ দিছিলোঁ তেওঁ গামোচাখন লৈ নামঘৰ যায় সকাম নিকাম খাবলৈ যায় সেই গামোচাখন বিভিন্ন জেগালৈ লৈ যায় সকলোৱে সুধে কোনে বৈ দিছিল ফুল কেনেকৈ ফুল কোনে ফুল কোনে তুলি দিছিল সোধে তেওঁ তেতিয়া মোৰ বিষয়ে কয় এগৰাকী মানুহে দিছিল তেওঁ নিজে হাতেৰে বৈ দিছিল মোক উপহাৰ হিচাপে দিছিল মোৰ নাম কয় তেওঁ যলৈকে যায় তলৈকে লৈ যায় আৰু যোনে সোধে তাকে কয় কেনেকুৱা লাগে মোৰ দক্ষতাৰ ওপৰত তেওঁলোকে কয় মানুহগৰাকীয়ে ভালেই বয় তাত তেওঁৰ বোৱনীটো ভালেই তেওঁ বোৱা কাপোৰ বিভিন্ন ধৰণৰ বিভিন্ন জেগালৈ লৈয়ো যায় মানুহে মানুহে ক'লে শুনি ভালো লাগে কোনোবাই মোৰ বিষয়ে ক'লে ভাল লাগিছে বোৱা বা বোৱনীটো ভালেই তেওঁৰ কাৰণ মানুহৰ ওচৰত প্ৰশংসা পোৱাটো নিজৰ প্ৰশংসা পালে নিজকে গৌৰৱ অনুভৱ কৰোঁ কাৰণ প্ৰশংসা পোৱাটো ইমান সৰু কথা নহয় কাৰণ নিজৰ কামৰ ওপৰত নিৰ্ভৰ কৰিয়ে কোনোবাই কাৰোবাক প্ৰশংসা কৰিব পাৰে কাৰণ নিজে কামটো ভালকৈ কৰিব পাৰিলেহে তেওঁ তেওঁৰ প্ৰশংসা কৰিব কাৰণ নহ'লে মানুহে কেতিয়াও প্ৰশংসা কৰিব নোৱাৰে ফিডবেকটো পালে নিজৰে ভাল লাগে শুনি পিনি কাৰণ নিজে সূতা আনি তাঁত লগাই বৈ বৈ মেলি উপহাৰ দিয়াটো ইমান সহজ কথা নহয় কাৰণ এখন তাঁত লগাবলৈ হ'লে বহুত কষ্ট হয় প্ৰথম সূতা আনিব লাগিব দোকানৰপৰা তাৰপিছত ববিন কৰিব লাগিব তাৰপিছত তাঁত লগাব লাগিব তাৰপিছত তাৰপিছত ৰাচ ভৰাব লাগিব তাৰপিছত সূতা মেৰিয়াব লাগিব টোলোঠাত তাৰপিছতহে তাৰপিছত শালত আঁৰিব লাগিব শালত আঁৰি মুহুৰা বাতিব লাগিব মুহুৰা বাতি পিনি মাকুত ভৰাই তাঁত ব'ব লাগিব বোৱা পিছত আকৌ গামোচা হ'লে আপোনাৰ ৰঙা সূতা কিনি আকৌ ডাঙৰ সূতা দুডাল তিনিডাল যোৰা দি পিনি মুহুৰা বাতি ফুল তুলিব লাগিব এটা এটা কৰি কাম বহুত কষ্ট হয় ফুল তোলা কামটো ইমান সহজ নহয় মানুহৰ ফুল তুলি ফুল তুলিলে যথেষ্ট সময়ো যায় এগৰাকী মানুহৰ কাৰণ প্ৰথম পাণ কটা বচা তাৰপিছত ফুল তোলা তাৰপিছত তাৰপিছতহে এপাহ ফুল হয় ফুল হোৱা পিছতো আকৌ আগতো ফুল তুলিব লাগে কিছুমান গামোচাত দুখন ফুলো দুটা ফুলো দুটা আগত বাচিবলগীয়া হয় কাৰণ দৰা বৰণৰ গামোচাত প্ৰায় দুটা ফুল বচা হয় কাৰণ বহুত কষ্ট হয় এখন দৰা বৰণৰ গামচা ব'বলৈ হ'লে এগৰাকী মানুহৰ প্ৰায় তিনিদিন সময় প্ৰয়োজন হয় কাৰণ তিনিদিন সময় নহ'লে এখন গামোচা পতককৈ নোলায় কাৰণ ফুলপাহতে বহুত সময় লাগে কাৰণ ফুলপাহ দৰা বৰণৰ গামোচা বুলি ক'লে ফুলপাহ ডাঙৰকৈয়ো গাঁঠিব লাগে ডাঙৰকৈ ফুল তুলিব লাগে তেতিয়াহে দেখিবলৈ শুৱনি হয় তেতিয়া মানুহে দেখিবলৈ ভালো দেখে আৰু গামোচা ফুল তোলা পিছত আকৌ ৰুলেক্স দি ব'লেহে জিলিকণী উঠে জিলিকণী ওলালে বেছি ধুনীয়া লাগে মানুহে ক'লে ভালেই লাগে শুনি কাৰণ গামোচাখন ভালেই বৈছে মানুহগৰাকীয়ে কাৰণ বজাৰত এখন গামোচাৰ দামো বহুত এখন দৰা বৰণৰ গামোচাৰ দাম প্ৰায় এহেজাৰ ওপৰত হয় কাৰণ তিনিদিনমান কষ্ট কৰিহে কষ্ট কৰাৰ পিছতহে এখন গামোচা হয় ভালেই লাগে মানুহে কোনোবাই প্ৰশংসা কৰিলে শুনি পিনি কাৰণ আমি আমি বহুত শিপিনীসকলে কষ্ট কৰোঁ নহ'লে এখন তাঁতিশালত বোৱাটো ইমান সহজ কথা নহয়